মই বৰ্তমান মৰাণত থাকোঁ মৰাণৰ ওচৰৰ চহৰ কেইখনমান হ'ল ডিব্ৰুগড় শিৱসাগৰ আৰু চৰাইদেউ মই সঘনে ডিব্ৰুগড় যাব লগা হয় কিউ কি মোৰ হিম'ফেলিয়া আছে হিম'ফেলিয়াৰ একমাত্ৰ ঔষধ ফেক্টৰসমূহ মোক অসম মেডিকেল কলেজে যোগান ধৰে তো সেইবাবে মই প্ৰতি মাহৰ প্ৰথম আৰু তৃতীয় শনিবাৰে ডিব্ৰুগড় যাব লগা হয় ডিব্ৰুগড়ত অসম মেডিকেল কলেজত মই গৈ এই মেডিচিনসমূহ উপলব্ধ কৰোঁ তাৰ লগতে মই মোৰ শিক্ষা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা গ্ৰহণ কৰিছোঁ তো সেইবাবে মোৰ পঢ়া শুনাৰ বাবেও মই ডিব্ৰুগড়লৈ যাব লগা হয় তাৰ উপৰিও কেতিয়াবা লগৰহঁতৰ লগত ফুৰিবলৈ বা অন্যান্য কিছু কামৰ বাবেও মই ডিব্ৰুগড় যাব লগা হয় লগতে ওচৰৰ শিৱসাগৰ জিলাত বা শিৱসাগৰ চহৰখনতো মই যাব লগা হয় কেতিয়াবা কাৰণ আমাৰ মৰাণ চহৰখনৰ ডিষ্ট্ৰিক্ট শিৱসাগৰ পৰে তো বেছিভাগ চৰকাৰী কাৰ্য্যলয়সমূহ আমাৰ শিৱসাগৰতে আছে ছ' সেইবাবে আমি শিৱ মই শিৱসাগৰলৈ গৈ মোৰ চৰকাৰী নথি পত্ৰসমূহ জমা দিবলৈ বা চৰকাৰী যিকোনো কামৰ বাবে আমাক শিৱসাগৰ যাব লগা হয় আৰু বৰ্তমান মই মৰাণত এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছোঁ তো সেইবাবে মই সেই ব্যক্তিগত প্ৰতিষ্ঠানৰ

ভিতৰতে কিছুমান তথ্য বা কিছুমান কাগজ পত্ৰ বা কিছুমান ডকুমেন্ট মই জমা দিবলৈও কেতিয়াবা বা সেই ব্যক্তিগত প্ৰতিষ্ঠানৰ অফিচিয়েল কামসমূহ কৰিবলৈও মই ডিব্ৰুগড় যাব লগা হয় তো এইবোৰ প্ৰায় প্ৰায় এইবোৰ কামতে মই ডিব্ৰুগড় বা শিৱসাগৰ যাব লগা হয়